যোগাসন আৰম্ভ কৰাৰ কোনো সঠিক বয়স নাথাকে যদিও শিশু অৱস্থাৰ পৰাই আমি যোগাসন আৰম্ভ কৰিব পাৰোঁ শিশু অৱস্থাৰ পৰা যোগাসন কৰিলে বহু লাভ পোৱা যায় তিনিৰ পৰা চাৰি বছৰ বয়সৰ শিশুসকলে যোগাসন আৰম্ভ কৰিব পাৰে যোগাসনৰ জৰিয়তে শিশুসকলৰ মানসিক স্থিতি আৰু নিজকে সন্তুলন কৰি ৰখাত সুবিধা হয় যোগাসনৰ জৰিয়তে শিশুসকলে নিজৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে যোগাসনৰ পৰা আমি বিভিন্ন ৰোগৰ পৰা মুক্তি লাভ কৰোঁ আজিৰ যুগত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে আৰু সেই বেমাৰ আজাৰসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সকলোৱে যোগাসন কৰাটো জৰুৰী যোগাসনৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ হাত সাৰিব পাৰি শিশুসকলক যোগাসন শিকালে তেওঁলোকৰ স্মৃতি শক্তি বৃদ্ধি হোৱাৰ লগতে তেওঁলোকৰ শৰীৰ বৃদ্ধি মানসিক শান্তি আদিতো বিশেষ সহায় হয় আজিৰ যুগত শিশুসকলৰ ওপৰত পঢ়া শুনাৰ বহু চাপ পৰে সেয়েহে যোগাসনৰ জৰিয়তে আমি সেই মানসিক চাপৰপৰা হাত সাৰিব পাৰোঁ সেয়েহে যোগাসন সৰু সৰু ল'ৰা ছোৱালীক তিনিৰপৰা চাৰি বছৰৰ পৰা আমি আৰম্ভ কৰাব পাৰোঁ কালক্ৰমত তেওঁলোকে ডাঙৰ হৈ তেনে বিশেষ ৰোগ নহ'ব তেওঁলোকক আৰু বিভিন্ন ৰোগৰ পৰা তেওঁলোক দূৰত থাকিব আৰু মানসিক অশান্তিত নুভূগিব